চৰাই চিৰিকটিৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে আমি ভেক্সিনৰ প্ৰয়োগ কৰোঁ কাৰণ ভেক্সিনৰ প্ৰয়োগ নকৰিলে হয়তো আপোনাৰ চৰাই চিৰিকটিবোৰ ভালকে গ্ৰ'থ নহ'ব বেমাৰত মৰিব নহ'লে এটা চৰাইৰ কাৰণে গোটেইকেইটা বেমাৰত পৰিব যাৰ কাৰণে আমাৰ লোকচানো হোৱা বহুতখিনি চাঞ্চ আছে